সম্পদৰ অভাৱটো বহুত ডাঙৰ এটা অভাৱ বুলি ক'ব লাগিব মই যেতিয়া স্কুলত পঢ়িছিলোঁ স্কুলত পঢ়াৰ টাইমত আমাৰ বহিবৰ কাৰণে মানে ভাল ডেস্ক বেঞ্চ নাছিল আমি বস্তাত বহি পেলাই পঢ়িব লগা হৈছিল স্কুলৰ যিটো মানে আন্তঃগাঁথনিটো বহুতেই বেয়া আছিল খোৱা পানীৰ ভাল একো এটা ব্যৱস্থা নাথাকে এতিয়াও বহুত স্কুলত খোৱা পানীৰ ব্যৱস্থা নাই তাৰ ফলত ল'ৰা ছোৱালীয়ে বহুত দূষিত পানী দমকলৰ পানী এনেকৈ খাবলগা হয় আপোনাৰ ভাল পেচাব পেচাব কৰা জেগা বা লেট্ৰিন বাথৰুমৰ বহুত অসুবিধা আছে বহুত স্কুলৰ এতিয়াও বহুত অসুবিধা আছে সেইবিলাক স্থানীয় স্কুলবিলাকত সেইবিলাক উন্নত কৰাতো বহুত মানে জৰুৰী হয় সম্পদৰ অভাৱৰ কাৰণে বহুত প্ৰব্লেম হয় আৰু আগতে যে মই যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়াটো বহুত কিবা কিবি ভাল এখন ডেস্ক নাছিলে শিক্ষক শিক্ষয়িত্ৰী বহাৰ কাৰণে চকী নাছিলে ভাল বোৰ্ড নাছিলে এতিয়াতো বহুতখিনি ইমপ্ৰুভ হোৱা দেখা গৈছে কিন্তু এতিয়াও বহুত ইমপ্ৰুভ হ'ব বাকী আছে স্কুলৰ বাউণ্ডেৰীত স্কুলৰ যিটো বাউণ্ডেৰীটো বাউণ্ডেৰীত ভাল পকী ওৱাল নাথ্কে এইটো এটা বহুত ডাঙৰ এটা প্ৰব্লেম যিটো মানদণ্ডৰ যিবিলাক থাকিব লাগে যিবিলাক স সম্পূৰ্ণ সম্পদ সেইবিলাক নাথাকে ল'ৰা ছোৱালীৰ শিক্ষাৰ যিবিলাক পাঠ্যক্ৰম যোগান ধৰা নহয় সেইবিলাক বহুত মানে উন্নত কৰাৰ বহুত জৰুৰী এইটো এইবিলাক উন্নতি হ'লেহে সম্পদৰ অভাৱ দূৰ হ'ব সম্পদৰ অভাৱ দূৰ হ'লেহে স্থানীয় স্কুলবিলাকে ভালকে ভালদৰে মানে শিকাব পাৰিব